হয় ব্যৱসায়ত মহিলাসকল জড়িত হোৱাৰ কাৰণে মই বহুত আনন্দিত হৈছোঁ এই সুবিধা আগতে পোৱা নাছিলে এতিয়া যিহেতু পুৰুষ মহিলা বুলিবলৈ নাই সকলোৱেই পুৰুষৰ লগতে মহিলাসকলো ব্যৱসায় বাণিজ্যত আগবাঢ়ি গৈছে মই সেইটো কাৰণে বহুত উৎসাহিত হৈছোঁ মইয়ো এই সুবিধা নোলোৱা নহয় মইয়ো বজাৰ দিবলৈ যাওঁ যিহেতু মোৰ বহুত ভাল লাগে মহিলাসকলে নকৰিবলগীয়া যিহেতু কাম একো নাই মানুহৰ মনটোৱেই আচল প্ৰথম কথা মহিলাসকলে কাপোৰৰ বজাৰো দিব পাৰে ফাষ্ট ফুডৰ বজাৰ দিয়ে চাহৰ বজাৰ দিয়ে যিহেতু তেওঁলোকে এই ব্যৱসায় কৰি তেওঁলোকৰ নিজৰ নিজৰ এটা এটা পৰিয়াল সুন্দৰকৈ চলাই নিব পাৰে এই বিষয়ত মই বহুত আনন্দিত আগত আগৰ যিহেতু যুগ নাই এতিয়া পৰিৱৰ্তনৰ যুগ এতিয়া পুৰুষ বুলি বা মহিলা বুলি তেওঁলোকক কোনেও যাতে একো ক'ব নোৱাৰে পুৰুষৰ লগতে মহিলাসকলো প্ৰতিটো খোজতে আগবাঢ়ি যাওক মইয়ো সেইখিনি এই সেইখিনি মই ভাল ভাল ভাল পাওঁ আৰু এনেকৈ মহিলাসকলো আগবাঢ়ি যাওক তেওঁলোকৰ নিজৰ যিখিনি মনৰ ভিতৰত থকা কৰ্ম সেইখিনি তেওঁলোকে কৰক ৰাইজক দেখুৱাওক নিজৰ পৰিয়ালো পোহ পালন দিয়ক আৰু তেনেধৰণে এটা পৰিয়াল তেওঁলোকে চলাই নি স্বাৱলম্বী হওক এতিয়া আগৰ দিনতকৈয়ো আজিকালি মহিলাসকল বহুত আগ্ৰণুৱা হৈছে যাবলৈ নলগীয়া জেগা নাই অকলেও তেওঁলোকে যাব পাৰে ব্যৱসায় বাণিজ্য কৰিবলৈ